ভাল অনুষ্ঠান ভাল কাৰ্যসূচীবিলাক ভালপাওঁ কিন্তু যিবিলাক ধৰক ধৰ্মীয় কাৰ্যসূচী যেনে ধৰ্মৰ বিষয়ত গুৰু জয়ন্তী মাধৱ জয়ন্তী তাৰপিছত শংকৰদেৱৰ উৎসৱ এইবিলাকত আমি অংশগ্ৰহণ কৰোঁ আৰু তাত অংশগ্ৰহণ কৰি নাম হৰিনাম কীৰ্তন কৰোঁ নাম গাওঁ সেই হিচাপে দিহা নাম ঘোষা নাম এইবিলাকো গোৱা হয় ভালপাওঁ এইবিলাক গাই মেলি আৰু ইয়াৰ মাজতে প্ৰাক বুলি বিয়ানাম কম্পিটিচন দিয়া হৈছিল তাতো পাইছোঁ চাৰ্টিফিকেট পাইছোঁ তাৰপিছত আৰু বিহু এইবাৰ এইবেলি বিহুত আমি ঘৰে ঘৰে বিহু নাচিলোঁ আৰু দুই এখন ষ্টেজ তিনিখন মান ষ্টেজতো বিহু নাচিলোঁ তেনেকৈও আমি আমাক অলপমান মানে অৰিহণা আগবঢ়াই সেনেকৈও অলপ আমাৰ আই আইসকলৰ বা আমাৰ গঠনটোৰ সংগঠনটোৰ এই আমাৰ কমিটিটো যিটো আমাৰ আইমাতৃৰ কমিটি আছে সেইখিনিত আমাৰ খবৰ লৈছে আৰু এইখিনি আমি ভালপাওঁ বিশেষকৈ বেছিকৈ ভালপাওঁ বিয়াৰ গীত গাই নাম গাই আৰু এতিয়া নতুনকৈ আকৌ বিহুটো জেং বিহু বিহু বুলি কওঁতে আৰু আমাৰ জেং বিহুটোৱে প্ৰধান মাইকী মানুহৰ এই জেং বিহুতো আগবাঢ়িছোঁ গান এনেকৈ গোৱা নাই কেতিয়াবা এই সাংস্কৃতিক সন্ধিয়াত এই আৰম্ভণি গীতটো যে গাব লাগে সেনেকৈ কেতিয়াবা গাওঁ